চৰকাৰৰ ট্ৰেভেল এজেঞ্চিৰ পৰা কৈছে নেকি বাৰু মই সুদিপ্তা নাথে কৈছিলোঁ মোৰ বুকিং আছে আপুনি চাব পাৰে হয় শ্বিলঙৰ কাৰণে মোৰ বুকিং আছে আৰু আজি ৰাতিপুৱা আঠটা বজাত আপোনালোকৰ ট্ৰেভেল এজেঞ্চিৰ পৰা ওবেৰ ড্ৰাইভাৰ দিয়াৰ কথা আছিলে হয় হয় মোৰ দিছে নাম্বাৰ দিছে ড্ৰাইভাৰজনৰ মই ফোন কৰি আছোঁ কিন্তু উঠোৱা নাই মানে আঠটা বাজিবৰ হ'লেই তেওঁ এতিয়ালৈকে ফোন উঠোৱা নাই ত' তেওঁ কেনেকৈ আহিব মানে হয় মই কমপ্লেইন দিবলেই ফোন কৰিছোঁ আপোনালোকক মানে ফোন কৰি আছোঁ তেওঁতো উঠাব লাগে ন ফোনটো টাইমত নাই মই বহুত বাৰেই হেৰি ট্ৰাই কৰিছোঁ ফোন কৰিবলৈ মই বহুত বাৰেই কল কৰিছোঁ মই তেওঁ দেখা পোৱা নাই বোলে সেইটো কথা নহয় আপুনি চাব লাগে মানে আপোনালোকে চাব লাগে ন আপোনালোকে যেতিয়া কাষ্টমাৰ আৰু এতিয়া আমাৰ সময়টোতো নষ্ট হৈ আছে ন মই মোৰ পৰিয়ালৰ গোটেই মানুহ আমি ৰেডি হৈ ৰখি আছোঁ বা এড্ৰেছ ছেড্ৰেছ চব অলৰেদি দিয়া আছে তেওঁক অঁ গ্ৰীণলেছ হোটেল জালুকবাৰী গুৱাহাটী আৰু তেওঁ আঠটা বজাত অহাৰ কথা আছিলে আমি ইয়াৰ পৰা শ্বিলঙলৈ যোৱাৰ কথা আছিলে তাৰপিছত শ্বিলং ফুৰি মেলি তাৰ পিছত তেওঁ আমাক লৈ অহাৰো কথা আছিলে আজিৰ আজিৰ ভিতৰতে হয় হয় আপুনি কমপ্লেইনটো লিখক আৰু ফোনটো মানে উঠাবলৈ কওঁক নাইবা আপোনাৰ কিবা এটা কৰক আৰু আমাক বেলেগ ড্ৰাইভাৰ দিয়ে যদিও দিয়ক তেতিয়া আপোনালোকৰ ট্ৰেভেল এজেঞ্চিৰ কাম এইটো এইটো আমাৰ কাম নহয় ন খালী মানে সেইটোৱে আৰু আঠটা বজাত আহি পাবলগীয়া আছিলে কিন্তু আঠটা বাজিবলৈ এতিয়া দহ মিনিটমানহে আছে এতিয়া যদি আপোনালোকে নতুন ড্ৰাইভাৰ এপইণ্ট কৰে তেতিয়াহ'লেও সময় লাগিব ন তেওঁলোকৰ আহিবলৈ সেইটো আপোনালোকে বুজি লওঁক আৰু যি কৰে এতিয়া এতিয়াই আহে পিছতে আহে সেইটো আপোনালোকৰ কথা নাই নাই নাই আমাৰ মানুহ একদম ৰেডি হৈ আছে সেইটো আপোনালোকে চিন্তা কৰিব নালাগে আমি গোটেই চবে আমি ৰেডি হৈ বহি আছোঁ মানে এতিয়া তেওঁ ফোনটো উঠোৱাহে কথা আৰু তেওঁ অহাহে কথা তেওঁ আপোনাৰ আহিব লাগিব আপুনি জালুকবাৰী পাৰ হৈয়ে যোনটো তলফাল ব্ৰিজৰ তলেদি ৰাস্তাটো যায় সেই ৰাস্তাটো মোৰ অলৰেদি মই ল'কেচন শ্বেয়াৰ কৰিছোঁ ষ্টিল মই আপোনাক আৰু এবাৰ কৈ দি আছোঁ জালুকবাৰীৰ ব্ৰিজটো পাৰ হৈ পেলাই ব্ৰিজৰ তলেদি যোনটো ৰাস্তা যায় সেইটো ৰাস্তাদি চিধা চিধি আহি থাকিলে ডাঙৰকৈ ছাইনবৰ্ড দেখাই পাব গ্ৰীণলেছ অয়ো বুলি তাতে তাতে মানে আছোঁ আমি অঁ অঁ অঁ এখন আহিলেই হ'ব এখনততো এনেও তিনিজন চাৰিজনমান যায়েই ন আমি চাৰিজন মানুহ আছোঁ অঁ হয় হয় হয় ঠিক আছে হ'ব দিয়ক আপুনি কমপ্লেইনটো লিখি লওঁক আৰু যি পাৰে আপুনি সোনকালে কৰক খালী দেৰি হ'ব নালাগে আমি এদিনৰ বাটটো এদিনত গৈ এদিনতে আহিম ত' সেইটো কাৰণে দেৰি হ'ব নালাগে আমাৰ সোনকালে গৈ পাব লাগে আৰু সোনকালে আহিব লাগে ঠিক অছে আপুনি তেতিয়াহ'লে কমপ্লেইনটো লিখক আৰু কি ব্যৱস্থা কৰে আপুনি মোক জনাব আৰু আপুনি মোক সোনকালে জনাব দেই অঁ ঠিক আছে আপুনি এতিয়াই জনাওক মোক আৰু কি মানে কৰিব ব্যৱস্থাটো জনাই দিয়ক সোনকালে ঠিক আছে হ'ব দিয়ক ঠিক আছে